আজিৰপৰা দহ দিনমানৰ আগত মই এটা ৱাচিং মেচিন কিনি আনিছিলোঁ টাউনৰ এখন দোকানৰ পৰা মোৰ কিছু অসুবিধা হোৱাৰ কাৰণে আনিছিলোঁ সুবিধা হ'ব বুলি কিন্তু মেচিনটো আনি কাপোৰ ধুইহে গম পাইছোঁ আমাৰ কাপোৰবোৰ মেচিনটোত দি দিলে কি হয় খুব সোত মোচ হৈ যায় আকৌ তাক আমি ইষ্ট্ৰি নকৰাকৈ পিন্ধিব নোৱাৰোঁ মানে পিন্ধিবলৈ নোৱাৰে মানে সোতোৰ মোচোৰ লাগে যেন পুৰণা কাপোৰ ক'ৰবাত থৈ দিয়া নিচিনা হৈছে আৰু দেখিছোঁ কি হয় আমি আগতে ব্যৱহাৰ কৰা কাপোৰবোৰ তাত দ্ৰাই কৰিবলৈ যাওঁতে এনেকুৱা হৈছে কাপোৰবোৰ ফাটি যায় ফাটি যোৱা মানে মাজে মাজে ফিচিকি গুচি গৈছে আধা পুৰণা কাপোৰবোৰ ফিচিকাৰ কাৰণে আকৌ ব্যৱহাৰ কৰিবলৈ কিছু অসুবিধা হৈছে আনহাতে আমি কেতিয়াবা কাৰেণ্ট নাথাকিলেও হাতেৰে কাপোৰ ধুব পাৰোঁ কিন্তু মেচিনত এনেকুৱা হৈছে কাৰেণ্ট আহিলেহে কাপোৰ ধুব পাৰি আৰু কাৰেণ্টৰ খৰচো বহুত আহিছে ইলেক্ট্ৰিচিটি বিল বাঢ়ি গৈছে মেচিনত কাপোৰ ধোৱাৰ কাৰণে তেনেদৰে কিছু অসুবিধা দেখিছোঁ এই কাৰেণ্টৰ হেৰিয়ত ৱাচিং মেচিনবোৰত কাপোৰ ধোওঁতে